অঁ অঁ হয় বাইদেউ কওকচোন অ' অ' অ' কওকচোন

অঁ অঁ

গামোচা পাব পাব গামোচা পাব চেলেং কাপোৰ পাব পাটৰ মুগা যি লাগে সকলো ধৰণৰেই পাব অ' অ' আহিব আহিব যি লাগে সকলো দেখুৱাই দিম নিজে চাই ল'বহি পাৰিব ঠিক আছে হাতৰ কাপোৰ বিছ হেজাৰ ভিতৰত আছে তাৰপিছত অঁ গামোচাবোৰ তিনিশ চাৰিশ তেনেকৈ হ'ব অ' মুগাৰ কাপোৰ আছে মুগাৰ কাপোৰ পঞ্চাছ হাজাৰ পৰা আছে আপুনি কেনেকুৱা ধৰণৰ লাগে লৈ ল'বহি অ' অ' ঠিক আছে আহিব তেতিয়া অ' হ'ব ঠিক আছে অঁ